আমাৰ ঘৰত ডায়বেটিছৰ পৰা বাচিবলৈ আমি চাহেই হওক বা যিয়েই খোৱা সামগ্ৰী হওক য'ত চেনিৰ প্ৰয়োজন হয় আমি চেনিৰ জেগাত মৌ বা গুৰ ব্যৱহাৰ কৰোঁ কাৰণ মৌ বা গুৰে ডায়বেটিছ ৰোগীটি বঢ়াত সহায় নকৰে আৰু আমি বাহিৰৰ পৰা কিনি অনা মিঠাই বাহিৰত উপলব্ধ মিঠাই বা যি মিঠা বস্তু আছে য'ত চেনি ব্যৱহাৰ হয় আমি সেইবোৰ গ্ৰহণ একদম নকৰোঁ যাতে ডায়বেটিছ বেমাৰটি বাঢ়িব নোৱাৰে আৰু বাহিৰত কিনিব পোৱা বহুতো খাদ্য সামগ্ৰী যেনেকৈ ক'ল ড্ৰিংকছ ইত্যাদি এইবোৰ বস্তুত চেনিৰ পৰিমাণ বহুত বেছি থাকে সেইবাবে আমি এইবোৰ বস্তু গ্ৰহণ নকৰোঁ আৰু এইবোৰৰ পৰা আতঁৰত থাকোঁ